প্ৰিয় কিতাপ বুলি ক'লে মোৰ প্ৰিয় লেখিকা হৈছে ৰীতা চৌধুৰী ৰীতা চৌধুৰীৰ কিতাপ 'এই সময় সেই সময়' কিতাপখন মোৰ বৰ প্ৰিয় কিতাপখনত অসম আন্দোলনৰ বিষয়ে কথা কোৱা হৈছে সেই সময়ত অসমৰ বিভিন্ন জেগাত কেনে ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল তথা সেই আন্দোলনে ব্যক্তিৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল তাৰ ওপৰত কোৱা হৈছে অনন্যা কাজৰি অদিতি চন্দন আদিবোৰ চৰিত্ৰ মোৰ বিৰাট ভাল লাগে আটাইতকৈ ভাল লগা চৰিত্ৰটো হৈছে সুস্মিতা সুকন্যা সুকন্যাই বৰ ধুনীয়াকৈ সকলোবোৰ পৰিস্থিতিত নিজকে চম্ভালি ৰাখিব পাৰে ইয়াৰ উপৰি কিতাপখনত যি অসমৰ উগ্ৰপন্থীৰ কথা আছে তাক তেওঁ এক অন্য দৃষ্টিকোণেৰে উপস্থাপন কৰিছে গতিকে সেইখিনিও পঢ়ি বিৰাটেই ভাল লাগিছে মুঠৰ ওপৰত এখন মোৰ ভাল লগা উপন্যাস হৈছে 'এই সময় সেই সময়' আৰু ইয়াৰ ওপৰত এখন যদি চিনেমা নিৰ্মাণ কৰা হয় তেতিয়াহ'লে নথৈ আনন্দিত হ'ম